মোৰ এখন মোৰ এখন ফাৰ্ম আছে ফাৰ্মত দুবিধ কুকুৰা আছে একবিধ সোণালী ৰংৰ এবিধ ব্ৰয়লাৰ সেই ফাৰ্মখনত এই ঠাণ্ডাকালি যত্ন ল'ব ল'বলগীয়া হৈছে সেই যত্নটো কি আপোনাৰ গৰম শিত দিব লাগিব তেনেধৰণে লাইন কাৰেণ্ট দৰকাৰ হয় তাৰপৰা দানা পানী লাগিব আৰু তেনেকৈ উপাৰ্জন কৰিছোঁ গতিকেলৈ তাৰ ভিতৰতো ঠাণ্ডাকালি কুকুৰা প্ৰায় মৰেই গতিকেলৈ কেতিয়াবা লোকচানো হয় তেনেকুৱা ধৰণৰ আৰু বিশেষ বেচা কিনাটো কিছুমান ৰেটটো কম দিয়ে কমতো অকণমান প্ৰব্লেম হয় আৰু ব্ৰয়লাৰ প্ৰায় দুশ বিছ টকাই দিয়ে আৰু সোণালী মই কুকুৰা চাৰিশ টকাকৈ দিয়ে সেই তেনেকৈ আজি চলাই আছো আৰু ইমান দিন তাৰ ভিতৰত মোৰ ঘৰখনো চলিবলগীয়া হয় আৰু পৰিয়ালটো বেলেগ কাম নাই মোৰ উপাৰ্জনতেই ফাৰ্মখনৰ হেৰিয়াতে চলি আছে তাৰপৰা আজি ব্ৰয়লাৰও তেনেকৈ ঠিক গৰম দিব লাগিব তেওঁলোকক যত্ন ল'ব লাগিব আৰু দানা খোৱাব লাগিব দানা পানীও কিনাটো অলপ প্ৰব্লেম হয় পইচা পাতি গতিকেলৈ তেনেকৈ বিকি পিনি চলাই চলাব লাগিব

এনেকৈয়ে চলি প্ৰায় কুকুৰা ব্ৰয়লাৰও তেনেকৈ মৰেও আৰু ঠাণ্ডাকালি বেমাৰো হয় আৰু ডক্টৰো সহায় ল'বলগীয়া হয় মেডিচিন মেডিচিনো খুৱাবলগীয়া হয় আৰু পানী সুবিধাজনক ল'বলগীয়া হয় পানী নহ'লেতো তেওঁলোকে থাকিব খাব ব'ব দিগদাৰ হয় কাৰণ চলি তেনেকৈয়ে চলি আছো আৰু গতিকেলৈ প্ৰায় কুকুৰা ঘৰত কিছুমান থাকিলেও এই সোণালী কুকুৰা প্ৰায় এশমানেই আছিলে শেষততো আপোনাৰ প্ৰায় মৰি পঞ্চাছটামানে আছেগৈ এতিয়া পঞ্চাছটাকে আপোনাৰ আপডাল কৰি আছো

ব্ৰয়লাৰও এশ আছিলে সেই ষাঠি সত্তৰ তাৰমানে আছেগৈ সেইখিনি বহুত যত্ন ল'বলগীয়া হৈছে ঠাণ্ডাকালি দানা পানী খুৱাব আৰু ঠাণ্ডাত প্ৰায় কুকুৰা মৰিও গৈছে মৰাটোতো তেনেকৈ লচেই হৈছেই

আৰু উপাৰ্জনটোও কমি গৈছে সেই উপাৰ্জনতে ঘৰত তেও চলিব লাগিব আৰু আপোনাৰ দানাও দৰকাৰ হয় সেই দানা কিনিবলৈও অকণমান প্ৰব্লেম হৈ যায় এতিয়া কাৰেণ্টোও কাৰেণ্টৰ বিলৰ কাৰণেও প্ৰব্লেম হয়

আজিকালি লাইনটোও কি হয় আপোনাৰ কাৰেণ্টৰ বিল নিদিলে আপোনাৰ কাটিয়ে দিয়ে সেই তেনেকৈ আন্ধাৰত থাকিবলৈও মুৰ্গীখিনি দিগদাৰ হৈ যায় সেইটো কাৰেণ্টৰ বিলও ৰেগুলাৰ কৰিবলগীয়া হয়

আৰু যেনে আপোনাৰ এই কুকুৰা এতিয়া আকৌ পোৱালি অকণমান লৈছিলোঁ লওঁতেও এতিয়া সেই সৰু পোৱালি প্ৰায় বেমাৰেই হৈছে এতিয়া তেওঁলোকৰ পোৱালিকেইটা সৰু সৰু পোৱালি সেইকেইটাও আপডাল কৰিবলগীয়া হৈছে সেই আপডালতো প্ৰায় পইচা পাতি বেছি দৰকাৰ হৈছেই আৰু ঠাণ্ডাকালি প্ৰায় পোৱালি ঠাণ্ডাত মৰিও যায় আৰু মৰি গ'লেও তেনেকৈ লছো হয় সেই সেনেকৈ উপাৰ্জন কৰিও ইমান প্ৰফিটতোও নাইয়ে আৰু সেই কামানিতো আপোনাৰ ঘৰখনো ল'ৰা ছোৱালী স্কুলত দিয়া

হাজিৰা কৰা এইবিলাক প্ৰব্লেম হৈ যায় কেতিয়াবা ফিজ চিজৰ বাবেও বহুত পইচা দিবলগীয়া হয় আৰু বিশেষ তেনেকুৱা হেৰি চলিবলৈও অলপ প্ৰব্লেম হয় আৰু বস্তু কুকুৰাও তেনেকুৱা আপোনাৰ ডাঙৰ হ'বলৈ দিগদাৰ হয় মানে দানাটো কেতিয়াবা পইচা নাথাকিলে কম হৈ যায় সেইকেইটাও আনিবলৈও অলপ প্ৰব্লেম হয় কাৰণ ঘৰেই চলিব আৰু সিহঁতকো তেনেকৈ ধৰণৰ খুৱাব লাগিব খোৱাটো বাধা হৈ থাকিলে কুকুৰা মানে ৱেটটো কমি যায় কমাটো দিগদাৰ হৈ যায় এই তেনেকৈ আৰু তেনেকৈয়ে চলি আছো আৰু